মই বৰ্তমান এতিয়া নতুন ঠাইলৈ হস্তান্তৰিত হৈছোঁ বাংলাদেশৰ পৰা আহিছোঁ ভাৰতলৈ গতিকে মোৰ পাছপৰ্টত এতিয়া ঠিকনা আপডেট কৰিব লাগিব গতিকে আপডেট কৰিবৰ কাৰণে কি কি নথি পত্ৰ লাগিব তাৰ বাবে এই প্ৰক্ৰিয়াটো কৰিবৰ কাৰণে এজন স্থানন্তৰ বিশেষজ্ঞৰ সৈতে কাষ চাপিব বিচাৰিছোঁ আৰু কি কি কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব তাৰ কাৰণে বিশেষ্য গৰাকীৰ ওচৰলৈ যাবলৈ মই বিচাৰিছোঁ